হেল্ল' ছাৰ মই মাজুলীৰ পৰা ক'লো মই মানে আপুনি প্ৰতিদিন টাইমৰ সাংবাদিক বিতুপন কাকতি হয়নে নহয় হয় ন পৰা ক'লো জুইবিল অঁ আমাৰ গাঁৱত মানে গাঁৱত নৈ এখন আছে সেই নৈখনত মানে আমাৰ সমূহীয়া মৎস্য চিকাৰ হয় মাছ ধৰিম হয় ছাৰ আপুনি ভিত্তি কৰি মানে ভিডিঅ' এটা আপোনাৰ মানে যি প্ৰতিদিন টাইমৰ নিউজ আছে তাত আপুনি অকণমান মানে উলিয়াই দিব লাগে মানে সেইটো কাৰনে আপোনালোকে ফোন কৰিছিলোঁ ছাৰ কিবা অসুবিধা আমি চাৰি তাৰিখে ধৰিম ছাৰ

আমাৰ গাঁৱত প্ৰায় মানুহ চাৰিশ চাৰে চাৰিশমান হ'ব ছাৰ মানে তিনিখন গাঁও আছে

এইটো কাৰণে বোলে গাঁও ৰাইজে ক'লে বোলে আমাৰ এই প্ৰত্যেক বছৰে বোলে বেলেগ বেলেগ নিউজ আহি থাকে বোলে প্ৰতিদিন টাইমক বোলে খবৰ দিয়া তেওঁলোকৰ নিউজ বিলাক বোলে ধুনীয়াকৈ যাই থাকে আমি কাইলৈ হয় ছাৰ অঁ হয় হয় আপোনাৰ আৰু ইমান মানুহ

অঁ এই কওকচোন বাৰু কেনেকুৱা ধৰণৰ তথ্য ৰাইজ নটামান বজাত ৰেডী হ'ব প্ৰায় ছাৰে নটামান বজাত দিব নৈত আপুনি জুইবিল বনীয়া গাঁও অঁ আপুনি আহিপেনি মোক ফোন এটা কৰিলে হ'ল মই অকণমান আগবাঢ়ি যাম বাৰু অঁ জুইবিল বনীয়া গাঁও বৰবিল চাৰিআলি পৰা অকণমান সোমাব লাগে আহিপেনি নামঘৰটো ওচৰত অকণমাণ ৰখি দিলে আপুনি ফোন এটা কৰিলে হ'ল আৰু মানুহবিলাক ৰাস্তাত থাকিবই মানে অঁ আহিলে আৰু ধুনীয়াকৈ আৰু মাছে ভাত খাই যাব ইমান পাব পাব পাব প্ৰত্যেক বছৰে মানে ছয় কেজি সাত কেজি এনেকুৱা ধৰণৰ বৰালি ৰৌ শল এনেকুৱা মাছ ধৰে মানে ৰাইজে হয় যোনবিলাক মানে নিউজ কৰিবলৈ তেওঁলোকক দি দি পঠিয়ায় মানে বেলেগ ব্যতিক্ৰমত অকণমান দেখুৱাম বুলি ভাবিছোঁ মানে ৰাইজক ৰাইজে অকণমান মানে কি কম মানে ৰাইজে নিউজত ভালকৈ বাজিব বিচাৰে এটা প'ল পাব ছালনী খেৱালী জাল মাৰিব তেনেকুৱা প'লটো বেছি ৰাইজে কাৰণ প'লটোত বহুত পটককৈ মাছটো পৰে খেৱালী ছেৱালীত যিমান নপৰে প্ৰায় চাৰে চাৰিশ মানুহ হৈ যাব তাত হয় হয় হয় মাছ পোৱা পোৱাতো পাই বাৰু দেই প্ৰত্যেকবাৰে নিউজ চেনেলে পুৰা ভিৰ আগতে মানে যিমানটো নিউজ বজাব লাগে তিমানটো নবজায় মানে কাকো খব দিয়া নহয় অকল আপোনালোককে খব দিছোঁ এইবাৰ

নাও ঢেৰ আছে নাও প্ৰায় ত্ৰিছ পঁচিছখনমান নাৱে আছে মানে নৈপৰীয়া আছে নহয় অকণমান গৰু ছাগলী এইবোৰ ঘাহ মানে বাৰিষা ঘাহ কাটে যে থৈ থৈ দিয়ে মানে ৰাতি মাছ চাবলৈ যায় নাও মানে অভাৱ নাই বাৰু আৰু আগত এজন পিছত এজন মানুহ চাৰিজন হ'লে হ'ব নহয় নাওখনত অঁ অঁ অঁ নাওবিলাক ডাঙৰ বাৰু ভয় কৰিব নালাগে বাৰু আৰু পানী বেছি দ ও নহয় এককাল জেগাই জেগাই আঠু ওপৰ অঁ অঁ অঁ মই ফোন কৰিম বাৰু অঁ আপোনাৰ বিতুপন কাকতি নাম বুলি ছেভ কৰি থ'ম দেই ঠিক আছে ঠিক আছে হ'ব দিয়ক